গ্ৰাম্য সমাজখন নৃত্যৰ ভূমিকা বহুতো পিছপৰা সাধাৰণতে গ্ৰাম্য অঞ্চল আমাৰ যিবোৰ গাঁৱলীয়া গাঁৱলীয়া বা গ্ৰাম্য অঞ্চল সেই ক্ষেত্ৰত নৃত্যৰ বিষয়ে বহুতো মানে অন্ধবিশ্বাস আৰু তেওঁলোকৰ মাজত যিখিনি অন্ধবিশ্বাস সেইখিনি গঢ়ি তুলিলে সাধাৰণতে এই ক্ষেত্ৰত আমাৰ নৃত্যৰ ভূমিকা বহুতো পিছপৰা সেই ক্ষেত্ৰত আমি নিজকে সমাজখনৰ বিষয়ে যাতে আন এখন সমাজে যাতে আন এখন সমাজে যাতে যিকোনো বেয়া দৃষ্টি নাচায় বা তেওঁলোকে আত্মবিশ্বাস অন্ধবিশ্বাস নোহোৱা আঁতৰাই আঁতৰাই তেওঁলোকে নিজৰ মনত মানে যিখিনি কুসংস্কাৰ সেইখিনি নিজকে মজত মনত নিজৰ মনত নিজৰ মনত তেওঁলোকে পুহি ৰাখে এই ক্ষেত্ৰত নৃত্যৰ ভূমিকা বহুতো পিছপৰা আৰু গ্ৰাম্য অঞ্চলত সাধাৰণতে যিকোনো এখন মঞ্চত নৃত্য পৰিৱেশন কৰোঁতে এই এই সেই মঞ্চখনৰ বিষয়ে তেওঁলোকে যিখিনি নানান ধৰণৰ কথা ক'ব পাৰে এই তেওঁলোকে যি যেনেধৰণে উদাহৰণস্বৰূপে তেওঁলোকে ক'ব পাৰে যে অঁ এই ছোৱালীজন এগৰাকী ছাত্ৰী বা ছোৱালীৰ ক্ষেত্ৰতে মই উদাহৰণ দিওঁ এই ক্ষেত্ৰত তেওঁলোকে ক'ব পাৰে যে সেই এগৰাকী ছোৱালীয়ে এখন মঞ্চত নাচ নৃত্য পৰিবেশন কৰিলে বেয়া হ'ব বা আনে বেয়া দেখিব এই ক্ষেত্ৰত আমাৰ সমাজখন বহুতো পিছপৰি আছে এই ক্ষেত্ৰত আমি নিজকে সদায় সজাগ আৰু সমৃদ্ধৰে নিজৰ মনত সেই কুসংস্কাৰবোৰ আঁতৰাই ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ সমাজখন বহুতো পিছপৰি গৈছে তাৰোপৰি সমাজখনৰ নানা ধৰণৰ অন্ধবিশ্বাস নানা ধৰণৰ কুসংস্কাৰ সেইধৰণে সমাজখন আমাৰ গ্ৰাম্য সমাজখন নৃত্যত প্ৰভাৱ পেলাইছে তাৰোপৰি নৃত্য পৰিৱেশন কৰাৰ আগতে আমি কেনেধৰণৰ সাজ পোছাক পিন্ধিব লাগে সেই ক্ষেত্ৰতো আমাৰ গ্ৰাম্য সমাজখনে বহুতো ধৰণৰ পিছপৰি আছে তাৰোপৰি যদিহে এগৰাকী ছোৱালীয়ে

বেলেগ বেলেগ ধৰণৰ যদি সাজ পোছাক পিন্ধে সেই ক্ষেত্ৰতো মানে গাঁৱলীয়া সমাজৰ ব্যক্তিয়ে সমাজৰ মানুহে তেওঁলোকে সেই ছোৱালীজনীক ক'ব যে অঁ সেই ছোৱালীজনীৰ বিষয়ে নানা ধৰণৰ কথাও দিয়ে আৰু সেই ক্ষেত্ৰতে আমাৰ গাঁও সমাজখনৰ যিকোনো যিকোনো ধৰণৰ যিকোনো ধৰণৰ

যিকোনো ধৰণৰ বিষয় তেওঁলোকৰ মনত মানে নিজে কু কুভাৱ আহি পৰে আৰু তেওঁলোকে নৃত্য পৰিৱেশন নকৰে বা মঞ্চত নৃত্য পৰিৱেশন নকৰে এই ক্ষেত্ৰত তেওঁলোকৰ মনত আমি সজাগভাৱে সজাগ সচেতনতা গঢ়ি তুলিব লাগিব যদিহে আমি এই ধৰণৰ মনত অন্ধবিশ্বাস গঢ়ি তোলোঁ বা পুহি ৰাখোঁ তেতিয়া আমি সবল বা নিজৰ যিখিনি নিজৰ মনত যিখিনি ভাৱ থাকে বা যিখিনি প্ৰতিভা থাকে আমি বিকাশ কৰিব নোৱাৰিম এই ক্ষেত্ৰত আমি ছাত্ৰ বা ছাত্ৰী বা যিকোনো ধৰণৰ নৃত্য পৰিৱেশনৰ ওপৰত নৃত্য পৰিৱেশন কৰাৰ আগতে আমি সদায় ভাল ভাৱেৰে ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীবিলাকক আমি আগুৱাই নিব লাগিব সেই ক্ষেত্ৰত আমি গ্ৰাম্য সমাজখনত নানা ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিব তাৰোপৰি আমি অন্ধবিশ্বাসসমূহ আঁতৰাই এখন নিকা সমাজ গঢ়ি দিব লাগিব আৰু এখন সেই সেইবাবে আমি গাঁৱৰ গ্ৰাম্য অঞ্চলৰ সমাজখন বা গ্ৰাম্য অঞ্চলৰ বা গাঁৱে হওক বা যিকোনো এখন সমাজত আমি সদায় সচেতনভাৱে বা আত্মবিশ্বাসেৰে আমি নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব লাগিব এই ক্ষেত্ৰত আমি সদায় সমাজৰ প্ৰতিজন ব্যক্তিৰ দৃষ্টিত যাতে সৎ সবলভাৱে আমি প্ৰতিভাসমূহ বিকাশ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব এই ধৰণে যদি আমি কৰোঁ তেতিয়া আমাৰ সমাজখন নিচেই বিকাশ হৈ তুলিব আৰু উন্নতিৰ পথত আগুৱাই যাব সেই ক্ষেত্ৰত আমি সমাজৰ বিভিন্ন ধৰণৰ নৃত্য বিভিন্ন ধৰণৰ খেলা ধূলা বা যিকোনো ধৰণৰ হবী যিখিনি আমাৰ প্ৰতিভা আছে আমি সেইখিনি বিকাশ কৰি তুলিব লাগিব আৰু গ্ৰাম্য অঞ্চলৰ সমাজ গ্ৰাম্য সমাজত নৃত্যৰ ভূমিকা আৰু পিছপৰি আছে আমি যদি কেতিয়া আমি চাবলৈ যাওঁ গ্ৰাম্য অঞ্চলত কিছুমান ব্যক্তিয়ে এগৰাকী ছাত্ৰী বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি ছাত্ৰীগৰাকীয়ে বিভিন্ন নাচ প্ৰদৰ্শন কৰে বা নৃত্য প্ৰদৰ্শন কৰে বা যিকোনো ধৰণৰ গান গায় সেই ক্ষেত্ৰত যদি তেওঁলোকে তেওঁলোকক আগুৱাই নিনিয়ে তেতিয়া আমাৰ সমাজখন আৰুহে বেছি তল পৰি যাব বা আগুৱাৰ উন্নতিৰ ক্ষেত্ৰত অৱনতি ঘটিব এই ক্ষেত্ৰত আমি সমাজৰ বিভিন্ন ধৰণৰ নীতি নিয়ম সমাজ সচেতনভাৱে আমি নিজকে সজাগ কৰি তুলিব লাগিব আৰু সমাজৰ বিভিন্ন নীতি নিয়ম বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰাক লৈ কি কি পৰ্যবেক্ষণ কৰিব লাগে সেইখিনি আমি ভালদৰে ছাত্ৰ ছাত্ৰীসকলক পৰ্যবেক্ষণ তেওঁলোকক পৰ্যবেক্ষণ কৰাব লাগিব আৰু তেওঁলোকক যিকোনো ধৰণৰ সামগ্ৰী যিকোনো ধৰণৰ আমি সা সুবিধা প্ৰদান কৰিব লাগিব এই ক্ষেত্ৰত আমি এনেদৰে যদি আগুৱাই যাওঁ তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাসমূহ বিকশিত কৰিব পাৰিব আৰু লগতে আন এখন সমাজক দেখাব পাৰিব যে সেই সমাজখনত সেই ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালী সকলোকে যেতিয়া তেওঁলোকে নৃত্য পৰিৱেশন কৰিব তেতিয়া আনক দেখুৱাব পাৰিব যে তেওঁলোকে ভালদৰে কৰিছে বা আনক সব্যৱহাৰ কৰিছে আৰু এই ক্ষেত্ৰত নৃত্য পৰিৱেশন কৰা